অঁ দাদা কি খবৰ কি কৰি আছে এতিয়া ঘৰতে আছে ন অঁ এই আপোনালৈ মোৰ পাপাই ফোন এটা কৰিবলৈ ক'লে কিবা মানে খেৰ হেৰি ধানৰ কথা লৈ ফোন এটা কৰিবিছোন বোলে সুধিবি এনেকৈ ক'লে কেনেকুৱা এইবাৰ খেতি চেতি কেনেকুৱা আপোনালোকৰ ফালে ভালে আছে কি কি ধানৰ খেতি কৰিলে অঁ কৰিছে ন ক'লা ধানৰ এইটো কেনেকুৱা হৈছে মানে এতিয়াটো এইটো বেছিকৈ চলিছে মানুহবিলাকে চবে কৰিবলৈ লৈছে অঁ আমাৰ আকৌ আমাৰ কৰা নাই আকৌ মানে পাপায়ে চাগৈ আপোনাৰ পৰা মানে সেইটো ল'ব অহাবাৰকে সেইটো সঁচটো কালি মানে কৈছে দাদাক সুধিবিচোন মানে সেইটো মানে লৈ পিনে এবাৰ কৰি চাম বুলি কৈছে ফোন এটা কৰিবলৈ ক'লে সেইকাৰণে অঁ অঁ মই লৈ যাবলৈ ক'ম সময় হ'লেই অঁ তাকেই ঠিক আছে মই কৈ দিম বাকী খোৱা বোৱা কৰিলে ঠিক এই কৰিলোঁ কৰিলোঁ ঠিক আছে দিয়ক অঁহ